দাদা শুনকচোন মই আপোনালোকৰ হোটেলত অলপ আগত পৰঠা পাঁচখন অৰ্ডাৰ দিছিলোঁ এতিয়া কিন্তু মোক পাঁচখন পৰঠা নালাগে আপুনি দুখন পৰঠা কেনচেল কৰি তিনিখন পৰঠা মোলৈ পঠাই দিব আৰু মই অৰ্ডাৰটো তেতিয়া মই আপোনাক পইচা পাতি সকলো ক্লিয়াৰ কৰি দিম